আজৰি সময় বুলি ক'লে আজৰি আচলতে আজৰিতো তেনেকৈ পোৱাই নাযায় তথাপিতো যিকণ সময় পাওঁ সেইকণ সময় মই গান শুনিবলৈ ভাল পাওঁ মোবাইলত কিবা কিবি চাৰ্ছ কৰোঁ চাৰ্ছ কৰি এইবিলাক চাওঁ আৰু কেতিয়াবা গধূলি আজৰি পালে অকণমান সময় কিতাপ পঢ়োঁ আৰু কেতিয়াবা আবেলি ধৰি লওক অকণমান ৰাস্তাত খোজকাঢ়িবলৈ যাওঁ সেই কামৰ মাজত সেইবিলাকেই সেইবিলাকেই মই আজৰি সময় বুলি ধৰি লৈছোঁ ৰাস্তাত খোজকঢ়া আবেলি সময়ত অকণমান আৰু আকৌ কেতিয়াবা ধৰি লওক ল'ৰা ছোৱালীৰ গানৰ কিবা ধৰক গানৰ মানে স্কুলত স্কুলত কিবা প্ৰগ্ৰেম থাকিলে সেইয়া চাবলৈ যাওঁ তাৰপাছত সিহঁতৰ লগত ব্যস্ত হওঁ আৰু বাকী সিহঁতে আবেলি সময়ত যেতিয়া গানৰ প্ৰেকটিছ বা কৰে বা ৰেৱাজ কৰে সেইখিনি ক্ষন্তেক বহি সেইখিনিও উপভোগ কৰোঁ আৰু নিজেও মই আজৰি সময় পালে সেই মোবাইলতে কিবা কিবি চাৰ্ছ কৰোঁ খুব কম আজৰি সময় পাওঁ আচলতে যিহেতু মই ঘৰৰ গৃহিণীয়ে বৰ্তমান এগৰাকী গৃহিণীহে মই ঘৰৰ মানে সমস্ত কাম কৰিব লাগে নিজেই ৰাতিপুৱাৰ পৰা ধৰক দিনটোৰ কামেই থাকে ঘৰুৱা কামখিনি গোটেইখিনি মই নিজেই কৰোঁ যিহেতু সেয়েহে ৰন্ধা বঢ়াৰ পৰা আদি কৰি ঘৰৰ মানে সকলোখিনি কাম মই নিজেই কৰোঁ সেয়েহে আজৰি নেপাওৱে বুলি ক'ব পাৰি তাৰ মাজতে যিকণ সময় অকণমান আজৰি পাওঁ সেইখিনি সময় মই সেই ধৰি লওক মোবাইলটো চালোঁ অকণমান মোবাইলত কিবা কিবি চাৰ্ছ কৰিলোঁ বা গানেই হওক বা কিবা নতুন গান আহিলে শুনোঁ বা তেনেকৈ গান শুনি ভাল পাওঁ আচলতে আৰু কেতিয়াবা কিতাপ পঢ়োঁ গধূলি টাইমত গধূলি সময়ত যদি অকণমান বহিবলৈ পাওঁ আজৰি তেতিয়া কিতাপ পঢ়োঁ অকণমান আৰু কি তেনেকেই মোৰ আজৰি সময়টো পাৰ হয় আচলতে